হেল্ল' অ বাইদেউ হেল্ল' অ দোকান খোলা আছেনে বাৰু অ এই মোক মানে অলপমান কাপোৰ লাগিছিলে দোকানত বাৰু কাপোৰ মানে হ'বনে বাৰু কেনেকুৱা ডিজাইনৰ কাপোৰবিলাক আছে বাৰু

অ অ এই নুনি অ অ অ অ অ এই নুনি পাটৰ কাপোৰবিলাক হ'বনে বাৰু নুনি পাটৰ কাপোৰবিলাক অ অ এই সেইবিলাক কাপোৰৰ মানে আপোনাৰ প্ৰাইছবিলাক কেনেকুৱা ধৰণৰ হ'ব বাৰু

অ অ অ তাতে মানে গুণা দিয়া কাপোৰবিলাক আছেনে বাৰু

অ অ অ অ অকল পাটৰে আছেনে নে মূগাৰো মানে তেনেকুৱা আছে বাৰু মূগাৰ

অ অ অ অ অ হয় বাৰু সেইটো অ তাকে তাকে ভাবিছিলোঁ আৰু ল'ম বুলি মই যাম বাৰু আপোনাৰ দোকানলৈ আৰু সেই সেই আৰু বেলেগ আৰু বেলেগ কেনেকুৱা কাপোৰ আছে বাৰু এনে বোৱা কাপোৰবিলাক পাই নাই বাৰু আপোনাৰ

অ অ বোৱা কাপোৰবিলাক মানে মানে ঊলৰনে নে মানে বেলেগ বেলেগ বেলেগ সূতাৰো মানে তেনেকুৱা কাপোৰ আছে অ অ অ আছে ন' সেইবিলাকৰ মানে ডিজাইনবোৰ কেনেকুৱা টাইপৰ ইনে ভালনে বাৰু অ অ ফুলবিলাক এনে ভালে ন' ফুল চুলবিলাক মানে তাত যিবিলাক আছে অ অ অ অ অ ঠিক আছে বাৰু মই যাম আপোনাৰ দোকানলৈ লগ কৰিমগৈ মই ল'ম দেই আপোনাৰ তাৰ পৰা কাপোৰ কেইযোৰমান ও ও ও ও ঠিক আছে দিয়ক হ'ব ও